হেল্ল' হেল্ল' এইটো প্ৰিয়া প্ৰিয়াৰ এটা লাগিছে নেকি অঁ হেৰি বা অঁ মই মানে আজি ডিব্ৰুগড়ৰ পৰা ওদালগুৰি আহিছিলোঁ অঁ ইয়াতে ক'ৰবাত হেৰি থকা জাগা পাম নেকি ইয়াতে কেনেকে কি কি জেগা আছে মানে থাকিবৰ কাৰণে অঁ হয় নেকি অঁ মই আৰু মোৰ বা গৈ আছিলোঁ অঁ এই ডিচি আফিছত কিবা এটা কাম আছিলে সেইটো কাৰণে অঁ আমি এনে চাৰিদিনমান লাগিব চাগে মানে আমি এতিয়া অলপমান ফুৰিম বুলিয়ে ভাবিছোঁ কাৰণ ওদালগুৰি দেখা নাই ন কেতিয়াও প্ৰথমবাৰ আহি আছোঁ অঁ এতে বাৰু এনেই থকা কি কি জেগা আছে ক'ব পাৰিব নেকি আপুনি অঁ অঁ অঁ হোটেলৰ হোটেল এখনৰ নাম ক'ব পাৰিব নেকি

অঁ অঁ ডিজে টাৱাৰ ন অঁ অঁ অঁ অঁ অঁ তাকে অঁ মই অঁ তাকে মোক হেৰি মোক প্ৰীয়াই আপোনাৰ নাম্বাৰটো দিলে বাৰু অঁ তাই কৈছে যে আপোনাক সুধিবৰ কাৰণে তাই বৰ্তমান বোলে ওদালগুৰিত নাই অঁ অঁ হয় নেকি অঁ মই আমি কালি কালি আবেলিলেকে গৈ পাম অঁ কালি আবেলিলৈকে অঁ এবাৰ অঁ অঁ কৈ চাবচোন মোক নহ'লে আপুনি নাম্বাৰ অঁ তাকে আপুনি নহ'লে মোক নাম্বাৰটো দি থৈ দিব হোটেলৰ অঁ অঁ ঠিকে আছে বাৰু এনেই ফুৰিব যাম যাম বুলি ভাবিছিলোঁ ডি চি অফিচৰ কামখিনি খতম হোৱাৰ লগে লগে আমি ভাবিছিলোঁ যে ওদালগুৰিখন চাম তাতে চাবলগীয়া জেগা কি কি আছে বাৰু হয় নেকি অঁ অঁ কে ভৈৰৱকুণ্ড অঁ শুনিছোঁ মানে বহুতে পিকনিক খাবৰ কাৰণে যায় ন মই সেইটো কাৰণে শুনিছোঁ অঁ অঁ ফটো দেখিছোঁ যাবলে মন আছে বাৰু তালৈকে অঁ অঁ আৰু আৰু অঁ আৰু কি কি জেগা আছে অঁ অঁ অঁ অঁ অঁ অঁ আৰু ভৈৰৱকুণ্ডৰ আৰু কিবাকিবি আমি বস্তু চস্তু কিনিব খুজিলে তাতে কিনিব পাৰিম নেকি

অঁ অঁ অঁ আৰু ইয়াৰপা ইয়াৰপা ভৈৰৱকুণ্ডলৈকে যাবলে আমি গাড়ীটো বিচাৰি পাম না সুবিধা আছে ন গাড়ীত অঁ অঁ অঁ অঁ ভৈৰৱকুণ্ড জেগাডোখৰ অকল পাহাৰে পাহাৰৰ কাৰণে হেৰি নেকি ধুনীয়া পাহাৰ আৰু অঁ অঁ অঁ আৰু তাতে তাৰে মানুহব লোকেল মানুহবোৰে হেৰি কি বোলে নিজে হাতে বোৱা বস্তুবোৰ বেচে নেকি অঁ তাতে অঁ তাকে তাৰে পৰা আমি কিবা বস্তু লাগিলে নিব পাৰিম ডিব্ৰুগড়লৈকেও আৰু ভৈৰৱকুণ্ডৰ বাহিৰে আৰু কি কি জেগা আছে এনেকুৱা চাবলগীয়া অঁ ৰাষ্ট্ৰীয় উদ্যান অঁ জানো জানো অঁ তাতে কিহৰ কাৰণে ওৰাংখন বেছি বিখ্যাত অঁ অঁ তাকে তাত তালৈকে যাব অঁ তাকে তালৈকে যাবলৈতো গাড়ী একো গাড়ী বা এনেকুৱা বাছৰ অঁ অসুবিধা নাই ন অঁ অঁ অঁ অঁ অহা যোৱাটো এনেকে কৰিব পাৰি ন ওদালগুৰিৰ পৰা ওৰাঙলৈকে বেছি দূৰটো নহয় অঁ আৰু আৰু বেলেগ এনেকুৱা কি জেগা আছে অঁ এইটো নাম শুনা নাছিলোঁ বাৰু অঁ অঁ অঁ মোৰ অঁ মোক এবাৰ প্ৰিয়াই কৈছিলে বাৰু কথাটো কৰা মোৰ যোৱা বুলি কৈছিলে তাই ওদালগুৰিৰ পৰা পৰা কিমানমান দূৰ হ'ব পাৰে এনে অঁ বেছি দূৰ নহয় ন অঁ অঁ তাল তালেকে যাবলেতো আমি মানে গাড়ী ভাড়া কৰি যাব লাগিব ৰানিং গাড়ী পাম এনেকে অঁ অঁ ভাড়া কৰিব নালাগে ন অঁ ঠিকে আছে আৰু হেৰি ওদালগুৰি আমি যোনখিনি জেগাত থাকিম তাৰেপা মানে ডি চি অফিচটো কিমান দূৰ হ'ব এনেই অঁ হয় নেকি অঁ মই তে ভাল লাগিল দিয়ক কথা পাতি

অঁ অঁ মই জনাম দিয়ক মই আপোনাক চিনাকি অঁ অঁ মই চিনাকিটো দিয়াই নাই আপোনাক অঁ মই মানে মই কুহি এই প্ৰিয়াৰ পৰাই নাম্বাৰটো ল'লোঁ প্ৰিয়াৰ আপোনাৰ ভণ্টি বুলি কৈছিলে ওচৰৰে চাগে ন আপোনাৰ অঁ অঁ ঠিকে আছে ভাল লাগিলে বাৰু আপোনাক লগ পাম সোনকালে অঁ ঠিক আছে দিয়া ৰাখিছোঁ অঁ অঁ ৰাখিছোঁ অঁ